হেডফোনৰ মানে নিগেটিভবোৰ হ'ল মানে অযথা হেডফোন ব্যৱহাৰ কৰাতো মই মানে প্ৰয়োজনবোধ বুলি নাভাবোঁ এতিয়া হৈছে যেতিয়া গাড়ী এখনত ধৰক কোনোবা এজনে হেডফোন লগাই গৈ আছে হেডফোনডালত প্ৰয়োজনবিহীনভাৱে হেডফোনডালত কিছুমানে গান শুনি গৈ থাকে যিকোনো যিকোনো হেডফোনৰ মানে নিগেটিভ বুলি ক'লে পিছৰপৰা গাড়ী এখনে হৰ্ণ মাৰি থাকিলেও একো শুনা নাপায় যাৰ ফলত এক্সিডেণ্ট হোৱা দেখা গৈছে হেডফোনডাল আৰু হেডফোনবিলাক কি হয় মানে কিছুমান হেডফোন আছে ফেক হেডফোন মানে এতিয়া ক' সঁচা কথা ক'বলৈ গ'লে এতিয়া বুট বুট কোম্পানীটো ডাঙৰ কোম্পানী এতিয়া কিছুমান ডুপ্লিকেট কৰি পেলাই যিবিলাক হেডফোন সেইবিলাক হেডফোন মানে চিনি পাবলৈ দিকদাৰ হৈ গৈছে দামো একেই ল'ব আপোনাৰ কিন্তু অৰিজিনেলটো নাপায় ডুপ্লিকেটটো পোৱাৰ লগে লগে কি হৈ যায় আপোনাৰ লাষ্টিংটো একেবাৰে কম দিনৰ কম দিন কৰে আৰু সেইবিলাকৰ পিছতহে গ'ম পোৱা যায় যে এইটো অৰিজিনেল নহয় এইটো কপি মাল দিছে এই বস্তুটো কপি বস্তুটো হেডফোনৰ কাৰণে বহুত বেছি আৰু আজিকালি এশ টকাতে হেডফোন পায় সেই হে়ডফোনডাল কিনি পেলাই আপুনি কেইদিন লাষ্টিং কৰিব বহুত কম দিনৰ ভিতৰতে আৰু বহুত ইটো সিটো কোম্পানী ওলাই পেলাই হেডফোনটো কোৱালিটি বৰবাদ কৰি দিছে কোৱালিটিটো মেণ্টেইন নাই একেবাৰে কেতিয়াবা ধৰক মাতটোৱে আহিব ফোন ফোন কৰিলে আপুনি শুনি থাকিব আপোনাৰ ভয়চটো নুুশুনে বা আপোনাৰ কেতিয়াবা চেৰচৰেণি আহি যায় কিবা এটা কৰি থাকিলে ইমান চেৰচেৰাই অপ অপজিতফালে থকা মানুহজনে তেওঁ একো শুনা নাপায় মানে লাষ্টত গালি হেডফোনডাল খুলি দিবলগীয়া হয় যেতিয়া হেডফোনডাল কিনা যায় সেইডাল ব্যৱহাৰে কৰিব নোৱাৰি সেইডালত উপযুক্ত নহয় ন গতিকে সেই ডুপ্লিকেট হেডফোনবিলাক বহুত অলাগতীয়াল কামত নাহে এইবিলাক হেডফোন